মই লখিমপুৰৰ নিবাসী যিহেতু সবেই চাবলৈ গ'লে নিজৰ গৃহ চহৰখনেই হওক বা চহৰৰ বি যিকোনো চহৰৰ বিষয়বস্তুবোৰেই হওক সবৰেই প্ৰিয় লখিমপুৰখন চাবলৈ গ'লে চাক সবফালৰ পৰা আগবঢ়া ৰাজনৈতিক ক্ষেত্রতে আপোনালোকে চাবনে শিক্ষাৰ ক্ষেত্রতেই চাব ইয়াত বিভিন্ন আগবঢ়া কলেজ আছে স্কুল আছে বজাৰ সমাৰ সব আছে টাউনলৈ ওলাই গ'লেও আপোনালোকে প্ৰত্যেকটো বস্তুয়েই পোৱা যায় একো বস্তুতে আজিকালি নথকা নহয় দূৰলৈ যাব লগা নহয় বজাৰ সমাৰবোৰ নিয়াৰিকৈ নিজৰ নিজৰ সময়ত খোলে নিজৰ সময়ত বন্ধ কৰে তেওঁলোকে আকৌ আজিকালি যাবলৈ গ'লেও একো অসুবিধা নহয় পত সব ফালৰ পৰা আগবঢ়া ওলাই গ'লেও অকলে গ'লেও একো চিন্তা নালাগে আৰু বিভিন্ন গাঁওবিলাকলৈকে যাওক বা বিভিন্ন জেগালৈকে যাওক য'তে নাযাওক যাতায়তৰ একো অসুবিধা নাথাকে গাঁৱলৈ গ'লেও ধুনীয়া চাৰিওফালৰ পৰিৱেশবোৰ চায়ো ভাল লাগে নদীবোৰ চাই ভাল লাগে বাৰিষা সময়ত কিছু অকণমান অসুবিধা হ'লেও আকৌ সেই অসুবিধাৰ পৰা নিজে ওলাই যাবও পাৰি